অঁ মই পইচা নিজৰ ব্যৱসায় ৰজৰিয়তে বেংক অন্যান্য ডাকঘৰ আদিত জমা কৰোঁ পচন্দ আছে যিকোনো ইঞ্চুৰেঞ্চত হওক বা ফাইনেন্সত হওক বা যিকোনো বেংকত বা ডাকঘৰত জমা সঞ্চয় কৰিব বিচাৰোঁ এনেদৰে কৰিলে হয়তো যিটো আমাৰ ইনকম হয় ইনকামটো আমাৰ থাকি যায় আৰু তাৰোপৰিও আমাৰ ঘৰুৱা যিখিনি সমস্যাৰ সমস্যাৰ ক্ষেত্ৰত আমি যদি ব্যৱহাৰ কৰিব বিচাৰোঁ সময়মতে আমি তাৰপৰা উলিয়াব পাৰোঁ